হেল্ল' ছাৰ মই আপোনাৰ লগত কথা পাতিব বিচাৰিছিলোঁ লেণ্ডলাইনৰ বিষয়ে যিহেতু মই বিল পৰিশোধ কৰা নাই এইবাৰ এই মাহৰ আৰু মই মানে চাকৰি সূত্ৰে পুৰণা ঠাই এৰি নতুন ঠাইত আহিবলগীয়া হ'ল মই ইয়ালৈ অহা বেছিদিন হোৱা নাই পোন্ধৰ দিনমান হৈছে আৰু মোক পূৰণা ঘৰৰ মালিকে এই কথাখিনি ফোনৰ যোগেদি জনালে যে লেণ্ডলাইন বিলৰ পৰিশোধৰ বাবে বিল আহিছে বুলি আৰু মই আপোনালোকক অতি সোনকালে বিল পৰিশোধ কৰিম আৰু মানে মই এই ঠাইত ভালকৈ জানিব পৰা নাই ন বেছিদিন অহা হোৱা নাই আৰু বিল লাই লেণ্ডলাইন বিলৰ অফিচ যি ক'ড আছে মোক এই নম্বৰতে চেণ্ড কৰিবচোন হয় মই আৰু যি এড্ৰেছটি দিব দিমগৈ অফিচতে আৰু লেণ্ডলাইন বিলো পৰিশোধ কৰিম যিখিনি নথি পত্ৰ মালিকৰ লাগে সেয়েহে মই আপোনালোকৰ অফিচত সময় সূত্ৰে গৈ পেলাই দি থৈ আহিমগৈ আৰু আপোনালোকে আপোনালোকৰ বাধ্যতামূলক যিহেতু মই লেণ্ডলাইন বিলৰ পৰিশোধ কৰা নাই আপোনালোকে লেণ্ডলাইন কাটিবলৈ বা বন্ধ কৰিবলৈ আপোনালোকে বাধ্যতামূলক আৰু মোৰ কিছু অসুবিধা হয় লেণ্ডলাইন বন্ধ হৈ থাকিলে সকলোখিনি কাম কিছু কাম মই লেণ্ডলাইনৰ বিষয়ে বিষয় ফালৰ পৰায়ে কৰোঁ আৰু আপোনালোকৰ অফিচিৰ বিষয়ে অতি সোনকালে জনাব মোক আৰু আপোনালোকৰ আপোনালোকে যিখিনি নথি পত্ৰ নথি পত্ৰ লাগে সেইখিনি জনাই দিব লগতে মালিকৰ আপোনালোকে আপোনালোকৰ আপোনালোকৰ আপোনালোকৰ সোনকালে পঠিয়াই নথি পত্ৰ দিব আৰু ময়ো আপোনালোকৰ বিষয়ে এইখিনি কথা জানি বা শুনি ভাল লাগিলে আপোনালোকক কথা পাতিও সেয়েহে আপোনালোকক এইখিনি কথাই মই লেণ্ডলাইনৰ বিষয়ে বা বিলৰ পৰিশোধেই এইখিনি কথা জানিব বিচাৰিছিলোঁ আৰু আপোনালোকক এইখিনি কথাকে এড্ৰেছটিৰ বিষয়ে নিৰ ক'ব বিচাৰিছিলোঁ আৰু অতি সোনকালে গৈ মই আপোনালোকৰ অফিচত লেণ্ডলাইনৰ বিষয়ে বা এড্ৰেছটি বিল পৰিশোধ নথি পত্ৰ অতি সোনকালে জমা দিম আৰু আৰু মই মই আপোনালোকৰ চব বিল পৰিশোধ নকৰা সময়খিনি দেৰিও হ'ল বিল পৰিশোধ নকৰাৰ বাবে আৰু পিছত মই লাহে মই অনলাইন বিল পৰিশোধেই কৰিমগৈ যিহেতু চাকৰি সূত্ৰে মই অফিচলৈ যাবলগীয়া হ'বৰ বাবে মই যাব নোৱাৰিবলৈও আছোঁ অফিচলৈ সেইবাবে মই আপোনালোকৰ প্ৰতি মাহে মাহে অনলাইন বিল পে'মেণ্টে কৰিম সেয়েহে আপোনালোকক কথাখিনি ক'ব বিচাৰিলোঁ